ভাৰতবৰ্ষৰ ইতিহাস বুলি ক'লে সদ্যহতে মোৰ মনলৈ আহে ভাৰতৰ স্বাধীনতা আন্দোলনৰ কথা আমি ভাৰতৰ নাগৰিক পৃথিৱীৰ যি ঠাইতে না নাইবা যি দেশতে নাথাকোঁগৈ আমি নিজকে ভাৰতীয় বুলি পৰিচয় দিওঁ কিন্তু আমাৰ এই ভাৰত দেশখন প্ৰায় দুশ বছৰ ধৰি ইংৰাজৰ অধীনত আছিল সেয়ে ইংৰাজৰ অধীনৰ পৰা নিজকে মুক্ত কৰিবলৈ তথা স্বাধীন কৰিবলৈ বহু সংগ্ৰামী নেতাই স্বাধীনতা আন্দোলনত নামি পৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ এটা সংগঠন ওঠৰশ পঁচাশী চনত জন্ম লৈছিল এই সংগঠনটোৱেই ভাৰতত ইংৰাজৰ বিৰুদ্ধে হোৱা আন্দোলন চলাই গৈছিল মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কেং কংগ্ৰেছৰ নেতৃত্ব লৈ ঊনৈছশ বিছ চনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে অসহযোগ নামৰ এক আন্দোলন আৰম্ভ কৰিলে অসহযোগ আন্দোলন আইন অমান্য আন্দোলন ভাৰত ত্যাগ আন্দোলন আদি আন্দোলনৰ মূল নেতা আছিল মহাত্মা গান্ধী এইজনা মহামানৱৰ নেতৃত্বত যি আন্দোলন চলিছিল সেই দীঘলীয়া আন্ধোলনৰ ফলতেই ঊনৈছশ সাতচল্লিছ চনৰ পোন্ধৰ আগষ্টত ইংৰাজে ভাৰতবৰ্ষৰ স্বাধীনতা ঘূৰাই দিবলে বাধ্য হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলন সমগ্ৰ পৃথিৱীৰ বাবে এক ইতিহাস স্বাধীনতা লাভ কৰা আগলৈকে ভাৰতবৰ্ষ ব্ৰিটিছৰ তলতীয়া হৈ থাকিবলগীয়া হৈছিল ভাৰতৰ জনসাধাৰণে কোনো ধৰণৰ স্বতন্ত্ৰতা পোৱা নাছিল কিন্তু যেতিয়াই ভাৰতবৰ্ষ স্বাধীন হ'বলৈ ধৰিলে তেতিয়াৰ পৰাই ভাৰতবৰ্ষৰ জনসাধাৰণো স্বাধীন হ'ল বৰ্তমান ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষ বৰ্তমান কোনো বিদেশী ৰাষ্ট্ৰৰ তলতীয়া নহয় ভাৰতবৰ্ষ কোনো ধৰণৰ ৰাজতন্ত্ৰ নাইবা ব্ৰিটিছ চৰকাৰৰ শাসন ব্যৱস্থা নাই এয়া বৰ্তমান গণতান্ত্ৰিক ৰাষ্ট্ৰ যদি ক'বলৈ যাওঁ মোৰ বাবে এক গৌৰান্বিত ঐতিহাসিক মূহুৰ্ত বুলি গতিকে ক'বলৈ যাম যে ভাৰতবৰ্ষৰ এক ঐতিহাসিক মূহুৰ্ত দুহেজাৰ তেইছ চনৰ চৈধ্য জুলাইত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ দ্বাৰা উৎক্ষেপন কৰা চন্দ্ৰযান থ্ৰী এইয়াই মোৰ বাবে এক ঐতিহাসিক মূহুৰ্ত আৰু যদি ক'বলৈ যাওঁ স্বাধীনতা আন্দোলনৰ কেইজনমান ব্যতিক্ৰমী নেতা তাত মূলতে নাম আহিব দেশভক্ত তৰুণৰাম ফুকন মহামানৱ মহাত্মা গান্ধী